আজিৰ পৰা তিনিদিনমানৰ আগত দাদায়ে এটা টিভি আনিলে টিভিটো ভাল বুলিয়েই ভাবিছিলোঁ কিন্তু ভাল নহয় চাবলৈ ইমান বেয়া চাবলৈ মানে তাত যিবোৰ চেনেল আছে চেনেলবোৰত মানে ছবিবোৰ ইমান স্পষ্টভাৱে নাহে আৰু তাত চাউণ্ডটো ইমান ডাঙৰ নহয় যেনেদৰে আমি শুনিব বিচাৰোঁ তেনেধৰণে আমি শুনিব নোৱাৰোঁ আৰু তাত যিবোৰ বহুতো এইচ ডি চেনেল আছে এইচ ডি চেনেলবোৰত আমি সহজে আমি চাব নোৱাৰোঁ কিয়নো তাত বহুতো পইচা দি মানে ৰিচাৰ্জ ভৰাব লাগে ৰিচাৰ্জ ভৰোৱাৰ লগতে যদিও আমি ৰিচাৰ্জ ভৰাই চাওঁ তাত মানে ছবিবোৰ স্পষ্টভাৱে নাহে ফাটি ফাটি আহে আৰু বতৰ অকণমান যদি ডাৱৰীয়া হয় বতৰটো তেতিয়া মানে আৰু পটককৈ হেৰি হৈ যায় চেনেলবিলাক লাগি লাগি ধৰে ফাটি ফাটি যায় চেনেলবিলাক লাগি লাগি ধৰে স্পষ্টভাৱে নোলায় ছবিবোৰ